হেল্ল' মই হেৰি এই দিপ্তি বাইদেউয়ে কৈছোঁ তুমি দিপ্তিকা নেকি আ হয় নহ্ অঁ মোক কাম কৰা ছোৱালী লাগিছিলে তুমি এনেই ঘৰৰ কাম চাম কৰাবলৈ পাৰিবানে কৰা কৰা নহ্ অঁ এই মোৰ ঘৰ ঘৰ সৰা চোতাল সৰা ঘৰকেইটা মুচিব লাগে তাৰপিছতে আৰু এইবিলাক অঁ পাকঘৰৰ অলপ ভিতৰৰ কামখিনিও কৰিব লাগে ভা ভিতৰৰ ধোৱা কিচেন কিচেনটো অলপ চাফাই চিকুণ ঘৰতো চাফা চিকুণ সেইবিলাক কাপোৰ ধোৱা অঁ মোৰ ঘৰটো ঘোঁৰামৰা ঘোঁৰামৰা ওচৰত অঁ মোৰ তাৰমানে হেৰি এইটো কি কয় ভাড়া মানুহ আছে যে ঘৰৰ ফেমিলিতটো অকণমান ডাঙৰ সেই তেনেকৈ কাপোৰ কানিবিলাক ওলায় মোৰ বাচ্ছা আছে নাতি আছে সেই তেনেকৈ কাম চামবোৰ কৰা অকণমান লাগে অঁ তাত কৰিছিলা অঁ সেই অঞ্জু বাইদেৱে মোক দিলে অঞজু বাইদেৱে দিলে তোমাৰ কণ্টেক্ট নাম্বাৰটো অঁ খুব ভালকৈ কৰিছিলা বোলে তুমি

হয় নেকি হয়নি অঁ অঁ অঁ এতিয়া আমাৰ কৰিব লাগিব হয় নেকি কি বেমাৰ হৈছিলে তোমাৰ সেই তাই কৈছে বহুত দিন বোলে যোগাযোগ নাই তথাপিতো মোক নাম্বাৰটো দিলে লগাই চাবচোন আপুনি সেই মই তোমালৈ সেইকাৰণে লগাই চালোঁ আকৌ

অঁ এ অঁ সেই আহিবা আকৌ তুমি তেতিয়াহ'লে আমাৰ ঘৰলৈকে দেই মোৰ ঘৰটো সেই অঞ্জু বাইদেউৰ ঘৰৰ পৰা ছঘৰমান মানুহ পাৰ হৈয়ে মোৰ ঘৰটো পায়

তুমি আগতে বাইদেউ ঘৰত কেনেকৈ লৈছিলা তেনেকৈ ল'বা আকৌ আমাৰ হয় নেকি মই অলপ কম এটা কৰিবা আকৌ হয় আছে আকৌ তোমাৰ সেই তথাপিতো তুমি এহেজাৰমান কম ল'বা দেই খোৱা বোৱাখিনি মই দিম নহয় ধুনীয়াকৈ পিন্ধিবলৈ খোৱা বোৱা সব দিম থাকিব নালাগে বাৰু তুমি অহা যোৱাই কৰিবা মই মাহে তোমাক দিমগৈ তুমি মোক কৰি মেলি বা চুটি লৈ চাৰিটা বজাত চুটি হৈ গুচি যাবা কেতিয়াবা তিনিটা দুটাতো শেষ কৰি তুমি নিজৰ ওপৰত কথা যিমান সোনকালে তুমি কামখিনি শেষ কৰা সিমান সোনকালেই তুমি যাব পাৰিবা হয় নাই

ঘোঁৰামৰালৈ কি তোমাৰ দূৰ পৰি যায় যাবাচোন এইডোখৰ যাবা মই কিবা এটা মৰমত মিলাম আৰু দেই পাঁচশ এটা কম কৰি দিবা থিক আছে মই চাৰি হেজাৰ পাঁচশ দিম হ'বনে হ'ব

সেইটো হয় বাৰু সেইটো হয় বাৰু মই দিম নহয় মই খোৱা বোৱাখিনি তোমাৰ ঘৰলৈও দি পঠিয়াম তুমি চিন্তাই কৰিব নালাগে তুমিতো নিজে খাবায়ে তথাপিতো কিবা কাম কম এটা ল'বা আকৌ দেই একো নহয় পাৰিবা মৰমৰ ভণ্টিজনী ভণ্টি বুলিয়ে ধৰি বাইদেউ বুলি ধৰিয়ে তুমি কৰিবা তোমাক এতিয়া চোৱাছোন কিমান আছে এতিয়া মানুহ তথাপিতো মই তুমি অঞ্জুৰ মুুখৰ পৰাই শুনিলো যে এনেকৈ তেনেকৈ এগৰাকী আছে বোলে দ্বীপশিখা বৰ ভাল কাম কৰে বোলে বিশ্বাসী বোলে তেনেকৈ কৈছে মোক বিশ্বাসী মানুহহে মোক লাগে হয় নাই কেতিয়াবা ধৰা মই দিনটো ঘৰত এৰি থৈ যাবও পাৰিম

একো কম নহয় তুমি আহিবাচোন দিম নহয় হ'বচোন তুমি আহিবাচোন আহি লোৱাচোন আহি মই যি কৰিম কৰিম আৰু দেই অঁ এক তাৰিখৰ পৰা তেতিয়াহ'লে তুমি আহিবা দেই অঁ এক তাৰিখৰ পৰা তুমি ৰাতিপুৱা একদম আঠটা বজাত প্ৰেজেণ্ট হৈ যাবা দেই অঁ ঘৰৰ পৰা আজৰি অঁ হ'ব দিয়া আহিবা দেই